মই বেলেগ বেলেগ ঠাইত চৰাই চাবলৈ গৈছিলোঁ আমাৰ ইয়াৰ ঠাইৰ তুলনাত সেইবিলাক চৰাই কিছু পৰিমাণে দেখাতো বেলেগ হয় আৰু তেওঁলোকৰ যিটো হেবীতাত তেওঁলোকৰ থকা ঠাই বা তেওঁলোকৰ যিটো পাৰিপাৰ্শ্ৱিক পৰিৱেশ সেইটো বেলেগ বেলেগ হয় আমাৰ অঞ্চলত ময়ূৰ পোৱা নাযায় কিন্তু মই যেতিয়া উৰিষ্যাৰ ফালে গৈছিলোঁ বিহাৰ গৈছিলোঁ উৰিষ্যাৰ ফালে গৈছিলোঁ কলকাতাতো ময়ূৰ দেখা পাইছিলোঁ আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ চৰাই দেখিছিলোঁ আমাৰ ইয়াতো বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহিছে দীপৰ বিলত যাওঁতেও বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই দেখা পাইছিলোঁ বিভিন্ন ধৰণৰ বগলী পৰিভ্ৰমী বগলী আদি বিলাক আহিছিল